দাদা এইফালে ৰাস্তাটো বেয়াই হ'ল এই যদি আমি ইফালেদি যদি ঘূৰি যাওঁ এইটো ৰাস্তায়েদি কিমান সময়মান লাগিব বাৰু মানে দাদা মোৰ হেৰি বজাৰ কেইটামানো কৰিবলগীয়া আছিলে ঘৰলৈ সোনকালে ঘূৰি আহিবও লাগিব নহ'লে মোৰ প্ৰব্লেমেই হ'ব আপুনি ক'ব পাৰিব নেকি আনুমানিক কিমান মান লাগিব মানে কি হ'ল এইটো ৰাস্তাটো বনাই আছে ন' আপুনি যদি ইটো ৰাস্তাইদি যায়গৈ তেতিয়াতো প্ৰব্লেম হৈ যাব মোৰ আৰু ঘূৰিও আহিব লাগিব ঘৰলৈ আপুনি এক্সোৱেল টাইমটো বত কওকচোন